শিক্ষকসকলে শিকাবলগীয়া বস্তুৰ ভিতৰত আধ্যাত্মিকতা নৈতিকতা এইসমূহ দিনক দিনে মানে আমাৰ সমাজতেই হওক বা আমাৰ পাঠ্যক্ৰম বা পাঠ্যপুথিতে হওক এই সমূহ দিনে দিনে হেৰাই গৈছে গতিকে শিক্ষকে ল'ৰা ছোৱালীক আধ্যাত্মিকতাৰ শিক্ষা দিব লাগে যাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ নীতি নিয়ম ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস ডাঙৰৰ প্ৰতি থকা শ্ৰদ্ধা সৰুৰ প্ৰতি থকা মৰম এই সমূহ শিকিব লগতে নৈতিকতাৰ জ্ঞান দিব লাগে যাৰ দ্বাৰা ল'ৰা ছোৱালীয়ে নৈতিকতাৰ জ্ঞান লাভ কৰিব অৰ্থাৎ ধৰক এই গণতন্ত্ৰৰ নিয়ম সমূহেই হওক বা সততা সমতা ন্যায় এইসমূহ ইয়াৰ দ্বাৰা শিকিব গতিকে পাঠ্যক্ৰম আৰু পাঠ্যপুথিত সাধাৰণতে আজিকালি নৈতিকতাই হওক বা আধ্যাত্মিকতাই হওক সেইসমূহৰ প্ৰচলন যিহেতু কমিছে গতিকে শিক্ষকসকলে এইসমূহৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব যদি প্ৰদান কৰে তেনেহ'লে শিক্ষাৰ্থী উপকৃত হ'ব বুলি মই ভাবোঁ